হেল্ল' অঁ বাইদেউ অঁ অঁ আপোনাৰ নাম্বাৰটো মই কালেকচন কৰিলোঁ বেলেগৰ পৰা আপোনাৰ বোলে ফলৰ দোকান আছে হয়নে অঁ মানে মোক অলপ ফল লাগিছিলে মানে মই অলপ পূজা পাঠ কিমান লাগে মানে মোক অলপ লাগিছিলে মই মানে আনাৰস এতিয়া বৰ্তমান পোৱা যাব নে এই লাগাতটো অলপ বেছিকেহে লাগিছিলে মানে মোক গোটেইখিনি ফল লাগে মানে একেলগে য'ত পোৱা যায় তাৰপৰাই ল'ব পাৰিলোঁ হয় মানে কি আপোনাক এই কল লাগিছিলে মোক মালভোগ কল লাগিছিলে এক আশী মানে এই এক থোকা লাগে আৰু চেনীচম্পা কল লাগে চেনীচম্পা কল মোটামুটি ধৰক এই ডাঙৰ পূজাই আছে আমাৰ মনসা পূজাখন কৰিছিলোঁ হা তে মনসা পূজাত মানে কি এনেকুৱাকে লাগে মানে থোক হিচাপত লাগে আৰু আপুনি এটা কাম কৰি দিব পাৰিব নেকি কলৰ লগতে ফলটো লাগিব মই কৈ আছোঁ বাৰু কি কি লাগে অঁ আপুনি মানে কি এনেকুৱা আপোনাৰ সেই আছে নেকি য'ত আপুনি কল চল যে আনে সেই কলৰ লগত যে লাগি থাকে কলগছৰ লগত যে কল কল থোকে সৈতে কলফুলেদি লাগি থাকে অঁ কল ফুলে কল কলৰ থোকে সৈতে লাগি থাকে যে অঁ অঁ সেই মানে দুডাল দুডাল তোমাক দুডাল কলফুলেই লাগিছিলে মানে মোক মানে আমাৰ মাৰ হাতত যিটো পূজাৰ শেহত দিয়া যায় ন মনসা পূজা কৰিলে তেনেকুৱাকে দুডাল পাম পাম নেকি এনেই সেই সেইটো কেনেকুৱা দাম ল'বনো হয় নেকি আৰু বাকী মই ফলখিনিৰ কথা আপোনাক কৈ দিছোঁ ৰ'ব অঁ মানে ফলখিনি মানে মোক লাগিছিলে হাঁ হাঁ আপেল মানে মোক দুই পেটি লাগিব দুই পেটিত কিমান মান পৰিব আৰু নাই আপোনাৰ তাত আপোনাৰ তাত এতিয়া বৰ্তমান চিজনত কিমান মান কেনেকুৱা পাম ফল কেনেকুৱা আছে কিমান মান আছে ফল মানে কি কি আছে

এই ডালিমটো নালাগে বাৰু ডালিমটো নালাগে এনেই গুৱা মধুৰিআম আছে ন অঁ ঠিক আছে মোক মোক মধুৰিআমটো আপুনি দি দিয়ক সেই লাগিব মধুৰিআমটো লাগিব মধুৰিআম মধুৰিআমটো আপেল আপেল দুই পেটি লাগিব মধুৰিআম এক পেটি হ'লে হৈ যাব তাৰপিছত আপোনাৰ নাচপতি একপেটি দিলে হ'ব আৰু এই চেনীচম্পা কল এই তিনি আশা তিনি মানে থোক আৰু তিনি থোক তিনি থোক লাগিব আৰু মালভোগ কল এক থোক লাগিব আপুনি সেইটো দামটো মিলাই আৰু ভগৱানৰ বস্তু ন অলপ দামটো দামটো অলপ কমকৈ ধৰিব আৰু ভগৱানৰ বস্তু ন অলপ দামটো অলপ কমকৈ ধৰিব কিন্তু হাঁ হাঁ মই ফোন কৰিম গ'লে মই ফোন কৰিম দিয়ক মই আৰু আপোনাৰ এড্ৰেছটো লৈছোঁয়েই ক'ত আছে আপুনি মই জানোৱেই মই আপোনাক মই ফোন কৰি দিম যেতিয়া হয় আৰু তেতিয়া আপুনি সেই কৰিব আৰু মোক অলপ কমকে ধৰিব আৰু আৰু গোহাই নামাৰো নহয় আপুনি নিজেই মিলাই কিনে আৰু আপুনিটো পূজা কৰেই চাগে আপুনি জানিব হে অঁ দামটো আৰু বেছিকে নধৰিব অঁ ঠিক আছে অঁ অঁ ৰাখিছোঁ দিয়ক